হেল্ল' অ' ছুইগী হয়নে অঁ মোৰ এটা অৰ্ডাৰ এটা দিয়া হৈছিলে এইটো ইয়াত কিন্তু নটিফিকেশ্যন ডেলিভাৰ্ড বুলি দেখাইছে কিন্তু বস্তু এতিয়ালৈকে পোৱাহি নাই যে অঁ আপোনালোকে সোনকালে চাওক বস্তুটো এটা সমাধান দিয়ক সোনকালে ইয়াত কিন্তু নটিফিকেশ্যন আহিলে দেখাইছে যে পাই গ'লো বুলি ডেলিভাৰ্ড ডেলিভাৰ হ'ল বুলি